মানুহে প্ৰথমে দ্ৰইং আৰম্ভ কৰাৰ সময়ত সচৰাচৰ কৰা ভুলসমূহ হৈছে প্ৰথমে তেওঁলোকে প্ৰাথমিক জ্ঞান চিত্ৰাংকণৰ সেইখিনি আহৰণ কৰিব পাহৰি যায় যিহেতু তেওঁলোকে নতুন বস্তু এটা শিকিবৰ বাবে ইমানেই আগ্ৰহী হৈ পৰে সেইকাৰণে পোনতে তেওঁলোকে চিত্ৰাংকণ আৰম্ভ কৰে কিন্তু চিত্ৰাংকণ আৰম্ভ কৰাৰ আগত চিত্ৰাংকণৰ কিছুমান প্ৰাথমিক নিয়ম থাকে প্ৰাথমিক জ্ঞান থাকে সেইখিনি তেওঁলোকে আহৰণ কৰা উচিত তেওঁলোকে কোনডাল পেঞ্চিল ব্যৱহাৰ কৰিব কোনটো ৰং তেওঁলোকে ব্যৱহাৰ কৰিব প্ৰথমে তেওঁলোকে পেঞ্চিলেৰে অঁকা স্কেচবোৰ ভালকৈ আঁকিবলৈ শিকিব লাগে তাৰপিছতহে তেওঁলোকে ৰঙৰ ফালে যাব লাগে কিন্তু সচৰাচৰ দেখা যায় যে তেওঁলোকে প্ৰথমতে ৰঙৰ ব্যৱহাৰ আৰম্ভ কৰে যাৰবাবে তেওঁলোকে প্ৰাথমিক কিছুমান ভুল কৰা দেখা যায় লগতে তেওঁলোকে কাগজৰ যি মানদণ্ড কোনটো কাগজ ব্যৱহাৰ কৰিব কোনটো কাগজ ব্যৱহাৰ কৰিব নালাগে কোনটো কাগজত কোনডাল পেঞ্চিল ব্যৱহাৰ হয় কোনখন কাগজত কোনটো ধৰণৰ ৰং ব্যৱহাৰ হয় এই গোটেইবোৰৰ সম্যক জ্ঞান এটা আহৰণ কৰা উচিত আৰু এইবোৰৰ এৰাই চলিবৰ বাবে তেওঁলোকে কি হিচাপত এজন উপযুক্ত গুৰু বা শিক্ষকৰ সহায় ল'ব পাৰে বা তেনেকুৱা জ জনা মানুহৰ কাৰোবাৰ সহায় ল'ব পাৰে আৰু তেওঁলোকৰ উপদেশসমূহ মানি চলা উচিত এজন ভাল আৰ্টিষ্ট বা চিত্ৰশিল্পী হ'বৰ বাবে বহুখিনি অনুশীলনৰ প্ৰয়োজন তাৰ লগতে তেওঁলোকৰ তেওঁলোকে নিজৰ কল্পনা শক্তিক আৰু প্ৰাধান্য দিয়া উচিত তেওঁলোকৰ কল্পনাক সমূহ তেওঁলোকে চিত্ৰৰ ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰা উচিত আৰু চিত্ৰ শিল্পটো হৈছে এটা সাধনা আৰু তেওঁলোকে তাক সাধনা হিচাপেই ব্যৱহাৰ কৰা উচিত